অঁ হেল্ল' আপুনি পাৰুল বাইদেউ হয়নে বাৰু মই এই সুজিতৰ মাকে ক'লোঁ এই মোৰ ল'ৰাটোৱে আপোনাৰ তাতে পঢ়ে অঁ হেৰি মানে মই আপোনাক সেই তাৰ কথা ক'ব খুজিছোঁ মানে সি অলপ নম্বৰ চম্বৰবোৰ ভালকৈ পোৱা নাই আপোনালোকৰ ক'ৰ্চবিলাক অলপ কিবা কিবি সলনি হৈছে নেকি বাৰু

হয়

হয় হয় হয় হয় তথাপিও দিয়কচোন এনে ভালেই পাইছে বাৰু এতিয়া আমি আৰু গাৰ্জেন হিচাপে আৰু অকণ আশা কৰোঁ আৰু

হেৰি আপোনালোকৰ তাতে তেনেকুৱা কিবা ব্যৱস্থা নাই নেকি ধৰক তেনেকৈ দিব পৰাকৈ মানে অন্যত বিচাৰি ফুৰিবলৈ অলপ অসুবিধা হয় আপোনালোকৰ তাতে আছে যেতিয়া তাতে দিয়া কথা ভাবিছোঁ হয় হয় হয় হয় হয় হয় হয় ঠিক আছে বাৰু দিয়ক অহ্ অহ্ মই চেষ্টা কৰিম